গৰমৰ দিনত সাধাৰণতে লোকসকলক ক'ল্ড ড্ৰিংক্স বা তেনেকুৱা ধৰণৰ আইচক্ৰীম এনেকুৱা ধৰণৰ বস্তুবোৰ খোৱা দেখিবলৈ পোৱা যায় সাধাৰণতে এই বস্তুবোৰে আমাক তাৎক্ষণিকভাৱে কিছু পৰিমাণে আমাক গৰমৰপৰা সকাহ প্ৰদান কৰে কিন্তু এইবোৰ যদি আমি ভালধৰণে চাবলৈ যাওঁ এই এই যোনবোৰ ক'ল্ড ড্ৰিংক্স বা আইচক্ৰীম এনেকুৱা ধৰণৰ বস্তুবোৰে ঠাণ্ডা বস্তুবোৰে আমাক আমাৰ স্বাস্থ্যৰ ক্ষতি কৰা দেখিবলৈ পোৱা যায় ক'ল্ডড্ৰিংক্সবোৰ খালে কি হয় যে আমাৰ যোনটো আমি আমাৰ দেহৰ দেহৰ টেম্পেচাৰটো যেতিয়া বাঢ়ি থাকে গৰম দিনত তেতিয়া যদি অকস্মাতে আমাৰ কিবা এটা ঠাণ্ডা বস্তু খাই দিওঁ তেতিয়া আমাৰ শৰীৰৰ উষ্ণতাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে কাঁহ জ্বৰ টনছিল আমাৰ বাঢ়ি অহা এনেকুৱা ধৰণৰ বেমাৰবোৰ দেখুওৱা দেখিবলৈ পোৱা যায় আৰু এইবোৰৰ ফলত আমাৰ বহু পৰিমাণৰ অপকাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু এইবোৰ বস্তুৰ প্ৰতি সাধাৰণতে আমাৰ যোনবোৰ সৰু সৰু ল'ৰা ছোৱালী থাকে এইবোৰ বেছিকৈ আকৃষ্ট হোৱা দেখিবলৈ পোৱা যায় গতিকে ইয়াৰ পৰা আমি ডাঙৰসকলে তেওঁলোকক আঁতৰত ৰখাটো ভাল